সনাতন কি খবৰ মোৰ ভালেই কি কৰি আছা এতিয়া অ' এই চাকৰি তাকৰি এপ্লাই কৰা নাই নেকি ক'ত বি চি পি এল ত অ' বি চি পি এল ত মইও শুনিছোঁ তাকে কেইটামান পোষ্ট ওলাইছে অ' জুনিয়ৰ এছিছটেণ্ট ওলাইছে নেকি অ' অ' আৰু ক্লাৰ্কতো তেনেকৈ মই ভাবিছোঁ এপ্লাই কৰিম বুলি কাৰণ এতিয়া আৰু এনেই পঢ়া শুনা কৰি শেষ কৰি ঘৰত এনেই আছোঁ ন নিবনুৱা নিচিনাকৈ অ' অ' এপ্লাই কৰি দিয়া ময়ো কৰিম ইণ্টাৰভিউ দিবলৈ যাম দুইটা একলগে অ' অ' ক্লাৰ্ক ওলাইছে ন বি চি পি এল ৰ অ' ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এই বি চি পি এল ত আছে এতিয়া মানে বহুত মানে আমাৰ থলুৱাখিনিক চাকৰি দি আছে তো লোকেলখিনি অ' আমিতো একে ডিষ্ট্ৰিক্টৰে হয় ত্ৰিছটামান ওলাইছে ন অ' এইবাৰ দি দিব লাগিব চাকৰিটো বৰ দৰকাৰ মানে নহ'লে আৰু কিমান আৰু এনেকৈ থাকিম অ' আৰু এই ৰিলায়েঞ্চ কোম্পানীতো ওলাইছে পিছে ডিব্ৰুগড়ৰ তাতো দিব পাৰা অ' তাতো দিব পাৰা অ' ৰিলায়েঞ্চতো ওলাইছে তাত একজিকিউটিভ মেনেজাৰ তাপা আকৌ চে'লছ মেনেজাৰ এনেকৈ ৱ বহুত কেইটা ওলাইছে আৰু তাতে অ' মইও তাতো দিম বুলি ভাবিছোঁ অ' অ' একেলগে দিম ইণ্টাৰভিউ ছাগে ফেব্ৰুৱাৰী লাষ্টতে হ'ব নেকি অ' অ' অ' ফৰ্মখিনি ফিল আপ কৰি অ' অ' ঠিক আছে সেইটোৱে কৰিম তেতিয়াহ'লে বি চি পি এল তো আমি দিম

অ' অ' আৰু তাক সেইটোৱেইতো ঘৰতো কথা শুনি থাকোঁ পঢ়া শুনা কৰি একো চাকৰি বাকৰি নাই এতিয়া আমি বি চি পি এল আৰু ৰিলায়েঞ্চত আৰু ক'ৰবাত যদি মই খবৰ পাওঁ তেতিয়াহ'লে মই তোমাক খবৰ কৰিম বাৰু তুমিও মোক কিবা পালে জনাবা আৰু অ' অ' ফৰ্মখন আনি মই ৰাখি দিম তাপা এপ্লাই কৰিবলৈ যাম আৰু অ' ঠিক আছে অ' ঠিক আছে হ'ব দিয়া অ' অ' অ' ৰাখিছোঁ